মই বনোৱা ৰেচিপিবোৰ যেতিয়া আনে খাই ভাল পায় তেতিয়া মোক সোধে কেনেকৈ বনাইছিলি মোক বনোৱা বনোৱা পদ্ধতিবিলাক মোক শিকাই দিবলৈ কয় আৰু মই তেওঁলোকক শিকাই দিওঁ যেনেধৰণে মই হাঁহে কোমোৰাই বনালোঁ হাঁহে কোমোৰাই বনালোঁ প্ৰথমতে আমি কেৰাহীটোত তেল দি গৰম কৰি ল'লোঁ কেৰাহীটো গৰম কৰি আমি তেল দিলোঁ তেলখিনি পকাৰ পিছত পিঁয়াজ দিলোঁ চব লগতে মানে পিঁয়াজ মছলা আদা নহৰু সকলোখিনি দি আমি ভাজি মই ভাজি লওঁ ভাজি তাৰ পিছত মাংস দিওঁ মাংস দিয়াৰ পিছত মাংস সিজাৰ পিছত কোমোৰাখিনি দিওঁ আলু কোমোৰাৰ লগতে দি দিওঁ তেনেকেই বনাওঁ আৰু সেই তেনেকেই মই যিদৰে মানে যেনেকৈ বনাওঁ তেনেকেই মই আনকো তেনেকেই শিকাই দিওঁ আৰু পায়স বনাওঁ পায়সৰ আমি চাউলকেইটা দুই তিনি মিনিট তিয়াই থওঁ তিয়াই থোৱাৰ পিছত আমি গাখীৰখিনি পাক কৰি লওঁ গাখীৰ পাক কৰি লৈ চাউল দিওঁ তাৰ পিছত খিচমিচ দিওঁ বাদাম দিওঁ এনেকে সেইবিলাক পদ্ধতি মই আনক শিকাই দিওঁ তাৰ পিছত এতিয়া কলডিল পাৰ মাংস বনালোঁ কলডিল বনাওঁ কলডিলটো প্ৰথমতে আমি অকণমান নিমখ পানীত মই ধুই কাটি লওঁ নিমখ পানীত কাটি লৈ ধুই লওঁ ধুই পাৰ মা মাংসখিনি ভাজি লওঁ ভাজি লোৱা পিছত জালুক দিওঁ জালুক দি আলু দিওঁ তেনেকেই কলডিল আৰু হেৰিয়ৰ লগত বনাওঁ তাৰ পিছত পচলা পচলা বনাওঁ পচলা আলু বুট চয়াবিন বনাওঁ সেইবিলাকো শিকাই দিওঁ বনাই দিওঁ বনাই মেলি আৰু ধৰি লওক এতিয়া মা মাছৰ জোল বনাব লাগে মাছৰ জোল কোনটো জোল খাই ভাল লাগে পুঠি মাছৰ জোলটো খাই বেছি ভাল লাগে ঔটেঙা ঢেঁকীয়াৰ লগত তেনেকৈ আৰু ডাঙৰ ডাঙৰ মাছবিলাক আমি বিলাহীৰ লগত বনাওঁ আৰু জলপান বনাওঁ জলপান বনাওঁ কেনেকৈ বনাওঁ চেৱাই দিওঁ ভাপত দিওঁ আৰু সিজাইও দিওঁ আৰু দৈ গাখীৰৰ লগত দিওঁ তেনেকেই আমি এইবিলাক পদ্ধতি তেনেকেই দেখাই দিওঁ আৰু লোকক তেনেকৈয়ে চলাই যাওঁ আৰু